অঁ হেল্ল' কি কৰিছ অঁ কাইলৈ এতিয়া স্কুলৰ পৰা তাৰকাগৃহ যাব লাগিব নহয় স্কুলৰ পৰা বাছ দিম বুলি কৈছে দেখোন অঁ হয় নেকি অঁ তেনেহ'লে তুমিয়ে মইয়ে যাম আৰু একেলগে ঘৰৰ পৰা চাৰে আঠটামানত ওলাই যাম আৰু অঁ এই তাৰকাগৃহ হেৰি নহয় কোনডোখৰত বাৰু যোৰহাটৰ মই গৈ নাই পোৱা পাই জেগা অঁ অঁ হয়নে ভালে লাগিব পাই গৈ তাকেহে কিতাপতহে দেখি আছিলোঁ এতিয়া যে নিজ চকুৰে বাৰু কৃত্ৰিমেই হওঁক লাগিলে ঠিক আছে ঠিক আছে মই মোৰ সেইটোকাৰণে মনটো বৰ ভাল লাগি আছে কাইলৈ যাব পাম কাৰণে সকলোয়ে যাব নহয় চাগে ক্লাছৰ আৰু অঁ মই সেইটো ঠিক কৰিম বাৰু সেইয়া খালি আৰু তাৰকা গৃহত আৰু দুইজনে একেলগে সোমামগৈ আৰু দেই অঁ ঠিক আছে ঠিক আছে ঠিক আছে অঁ অঁ হ'ব দিয়া অঁ